মাছ ধৰা ভ্ৰমণৰ বাবেতো আমি বিশেষ প্ৰস্তুতি বুলি ক'লেনো কি আৰু যিবিলাক যা যোগাৰ লাগে ধৰক জাকৈ দিও আমি মাছ ধৰোঁ খৰাহি দিও মাছ ধৰোঁ আৰু আমি সৰু আঁঠুৱা জাল লৈ যাওঁ দুজনে দুফালৰ পৰা ধৰি লৈ টানি মেলি মাছ ধৰা হয় সেইটো কাৰণে আমি যিবিলাক ৰাতি জো চাবলৈ হ'লে দা এখন দীঘল আৰু টৰ্চ এটা ধৰক লাগে সেইখিনি আমি যোগাৰ কৰি লওঁ আৰু ৰীতি নীতি বুলিবলৈ তেনেকৈ বিশেষ নাই ৰীতি নীতিনো আৰু কি আমাৰতো তেনেকুৱা নাই ধৰক গোটেইখন লগে ভাগে যাওঁ যেনিবা ৰীতি নীতিৰ ওপৰততো ধৰক আমি যেতিয়া গাঁৱৰ মানুহে বনভোজ খাওঁ বা পিকনিক খাওঁ ক'ৰবাত আমি তেতিয়া ধৰক মাংস অলপ যোগাৰ কৰা হয় আমি বাহিৰৰ পৰাই কিনি আনো আৰু মাছটো ধৰক আমি বেলেগৰ পৰা কিনি নলওঁ আমাৰ গাঁৱতে এটা ডাঙৰ পুখুৰী আছে সেই পুখুৰীটোত গৈ দুজনমানে ধৰক মাছ ধৰোঁ বাকীখনে বাকীখিনি যা যোগাৰ কৰে আমি সেই তেতিয়াই ধৰক মাছ ধৰিবলৈ যাওঁ আৰু যেতিয়া ধৰক মাছৰ উজান পৰে পথাবোৰৰ পথাৰত যেতিয়া পানী বেছি হৈ যায় নদীত গৈ পৰেগৈ সেই তেতিয়াই মাছৰ উজান পৰে আৰু তেতিয়াই আমি মাছ ধৰোঁ বিশেষকৈ লগৰ গোটেইখন একগোট হৈ মেলি মাছ ধৰিবলৈ যাওঁ আৰু জা যোগাৰ যি লাগে ইটোৱে সিটোক ফোন কৰোঁ যে আজি যাম ওলাবি গোটেইখন একগোট হওঁ লগৰ যিকেইটা থাকে একগোট হৈ মেলি আমি মাছ ধৰিবলৈ যাওঁ যিবিলাক জা যোগাৰ লাগে সেইবিলাক লৈ যাওঁ আৰু ধৰি মেলি খাওঁ আৰু